হেল্ল' ঐ ভাল ভাল তোৰ অঁ মোৰো চলি আছে আৰু বাকী এই তাকেই খেতিপথাৰৰ কামতেই লাগি আছোঁ তোৰ খবৰ ক' তাকে মোৰ গৰু বেছিলোঁ নহয় এতিয়া ট্ৰেক্টৰে হাল বাওঁ গৰু বিক্ৰী কৰি দিলোঁ আৰু আজিকালি মতাগৰু পুহিব নোৱাৰি আৰু ঘাঁহ পানী দানা পানীৰ অভাৱ সেইটোৱেইতো আজিকালি গাঁৱলীয়া একেবাৰে আমাৰ আৰু চাপৰিফালেই ঘাঁহ বন পাবলগীয়া নাই আজিকালিতো পৰিৱেশ বতৰৰ অৱস্থা কেনেকুৱা জানই সময়ত বৰষুণ নহয় সময়ত ৰ'দ নহয় কিবা নহয় বৰ দিগদাৰ আৰু ঘাঁহ পানীৰ অভাৱ খেতিও ভাল নহয় তাতে ট্ৰেক্টৰেতো জানই আৰু সেইটোৱে আজিকালি আগৰগতে নহয় আজিকালি ট্ৰেক্টৰৰ খেতি জানই আৰু মাটিটো সাৰুৱা সাৰ কমি যায় ট্ৰেক্টৰৰ হাল বাওঁতে তেল পৰে কিবাকিবি এইবিলাক কেমিকেল লিক হৈ খেতিমাটিৰো উৰ্বৰতাটো নাইকিয়া কৰে আগৰ নাঙলৰ ফালৰ সমান ভাল নহয় আৰু আমাৰ দেউতাহঁতে যেনেকৈ কৰিছিলে তাকে এতিয়া কষ্টটো যেনিবা আগতকৈ কম হয় আৰু গৰু হাল বোৱাটো যেনেকুৱা হয় আগতে সঁজুলি আজিকালিতো চব মেচিনেই হ'ল এয়া মেচিনৰ কাৰণে তোৰ কষ্টটো কম হয় খালি উৎপাদনটো কোৱালিটি গুণাগুণ আগৰ গতে নহয় উৎপাদনো হয় কিন্তু বেছি হ'লেও তোৰ গুণাগুণটো আগৰ দৰে নহয় আৰু কোৱালিটি আগৰ যেনেকুৱা ফ্ৰেছ কোৱালিটিৰ শস্য উৎপাদন হয় আজিকালিতো তেনেকুৱা নহয় আৰু মই শাক পাচলি খেতি কৰিছোঁ আৰু বাকী অলপ ফল মূলৰ সৰুকৈয়ো বাগান এখন আছে অলপ বগৰী তেনেকুৱা জামু তেনেকুৱা জাতীয় বেছি পাচলি খোৱাব পাৰি এতিয়া লগ পালেহে হ'ব আজিকালিতো এইফালে নহাই হ'লি তাকে এতিয়া এতিয়া তোৰ এতিয়া তই কুঁহিয়াৰ খেতিটো কৰ নে নকৰ আগৰ গতে আৰু কুঁহিয়াৰ খেতি কষ্টটোও বহুত বেছি তাকে অঁ সৰিয়হটো এতিয়া আগৰ গতে কৰণে সৰিয়হ উৎপাদন হয় নহয় অঁ দামটো দিছে ন বেপাৰীয়ে

তেতিয়াহ'লে ভাল হয় তোৰ মোৰ আকৌ পাচলিটো বহুত লোকচান হৈ যায় অঁ অঁ মোৰ আকৌ ব্যৱসায়িক ভিত্তিত বেছিকৈ পাচলিটোহে অঁ মোৰ সেই ধান খেতিটো অলপ ইমান হেৰি নহয় আৰু নিজৰ বুলিয়ে ক'ব পাৰি বাকী পাচলিটো ব্যৱসায়ী ভিত্তিত বেছি হয় পাচলিটো আৰু জানই সময়ত চাপ্লাই দিব নোৱাৰিলেতো গেলি যায় কিবা হয় দাম নাপায় ঢেৰ লোকচান এতিয়া সেইটো এতিয়া তাৰে এতিয়া তাকেই এতিয়া আমাৰ মাটিবোৰতো বাম মাটি সেইটো কাৰণে বেছিকৈতো ৰবি শস্য পাচলিৰ কাৰণেইতো বিশেষভাৱে ধান খেতি বা বেলেগ খেতিও কৰিব নোৱাৰি এতিয়া তহঁতৰ দ মাটিৰ ছাইডলৈ এইবোৰ সৰিয়হ চৰিয়হ কৰিবলৈ ভাল আৰু ধান খেতিটো তহঁতৰ ভাল হয় এতিয়া আমাৰ মেইন আৰু পাচলিয়ে আৰু অঁ পৰিমাণ উৎপাদনটো কমিছে আৰু এতিয়া বতৰ এইয়াহে সময়টো ভাদমহীয়া যিটো ধান খেতিৰ কাৰণে পানীৰ বৰষুণ সেইটোতো নহয়েই একেবাৰে ৰ'দেই এতিয়া যোৱাাবাৰ সেয়াহে এতিয়া যোৱাবাৰতো বাৰিষা পানী লাগে পানী নাই পানী নাই গোটেই ৰ'দত খৰাং হৈ মাটি ফাটি গৈছে এইভাগে হ'লেতো খৰচটো বহুত হৈ যায় প্ৰফিট দেখোন একো নহয়গৈয়ে তোৰ ব্যৱসায় ভিত্তিত কৰিবলৈ গ'লে সেইটো বাৰু হয় আৰু তাতে কি হ'ল তই এইটো ভাল ডাইৰেক্ট ডাঙৰ বেপাৰীক দিয় যে বস্তুখিনি সেইটো কাৰণে যেনিবা তোৰ অলপ প্ৰফিট হয় আৰু অঁ মোৰ আৰু সেই তেনেকৈয়ে পাচলিৰ বেপাৰী হেৰি তাৰ ডাঙৰ ডাঙৰ বেপাৰীবোৰে মোৰ জেগাৰপৰাই গাড়ীতে উঠাই লৈ যায়হি তাকে দাম দৰৰ কাৰণে বৰ সিহঁতৰ লগত কামুৰিবলগীয়া হয় আৰু উচিত দামটো দিবলৈ মন নকৰে তাতে আৰু পাচলিৰ কথাটো জানৱেই একেবাৰেতো এটা টাইমত দিব নোৱাৰিলে নাই গেলি যাব নাই দাম কমি যাব মাৰ্কেটত এভেইলেবল হৈ ল'লে মাৰ্কেটত এভেইলেবল হোৱাৰ আগতে তোৰ উলিয়াব পাৰিলে দুই পইচা প্ৰফিট হয় বেছিকৈ অঁ কি কৰিম বুলি ভাবিছ অঁ এইটোতো তোৰতো খৰচো হ'ব পানীৰ চানীৰটো সময়ত অলপ দিগদাৰ হ'ব হয় ৱাটাৰ পাম্প বহাই ল'লি নেকি পথাৰত অঁ মোৰ বাৰু তেনেকুৱা মোৰ তেনেকুৱা ব্যৱস্থা নাই এতিয়া ক'ল্ড ষ্ট'ৰেজতো অ'ফ অ'ফ ছিজনৰ কাৰণে বস্তুখিনি ৰাখিলোঁ তাতো বহুত পইচা লৈ লয় সিহঁতি প্ৰফিটৰ আধা পইচা সিহঁতকে দিবলগীয়া হয় তাকে এতিয়া খেতিতেইটো আমাৰ জীৱন চাকৰি বাকৰি নাই শিক্ষা পঢ়া শুনাও তেনেকৈ নায়ে ভাল চাকৰি কৰিবলৈ যোগ্য নহ'লোঁ এতিয়া আগৰ যিখিনি এতিয়া ককা দেউতাহঁতৰ মাটি তাতেইটো খেতি কৰি চলিবলগীয়া হৈছে এই এতিয়া আজিকালিতো বতৰ পানীয়ে কৃষকক বৰ ঠগিবলৈ লৈছে সময়ত বৰষুণ নাই ৰ'দ নাই হাল বাবৰ কাৰণেতো আগৰ গৰুও নাই এতিয়া ট্ৰেক্টৰ যিবিলাক তেওঁলোকৰ বিজি সময়ত হালখন বোৱাবলৈয়ো বহুত খাতিৰ কৰিবলগীয়া হয় নিজৰ ট্ৰেক্টৰো নাই ট্ৰেক্টৰ কিনিব পৰাকৈয়ো সক্ষমতাটো নাই এতিয়া হাল তই ট্ৰেক্টৰে বোৱাৱ নে গৰুৰে বোৱাৱ

বাকী তোৰ আগৰ ডাঙৰ ডাঙৰ পুখুৰীকেইটা আছেনে মাছৰ অঁ মাছৰ এইবাৰ বহুত বেমাৰ হৈছিলে বাৰু মাছৰো আজিকালি ঢেৰ বেমাৰ হ'বলে ল'লে ময়ূৰ পূৰা উপঙীহে যায় আৰু বহুতো লোকচান হৈ যায় একেকোবে বাকী গাহৰি ফাৰ্মখন চলাই আছনে নে সেইখনো বাদ দিলি অঁ আগৰগতে নাই এইটো আগৰতো এশ ডেৰশ গাহৰি হয়

গাহৰিও সেইটোৱে বেয়া হ'ব গাহৰিও বেমাৰ লাগে অঁ গাহৰিৰতো বেমাৰ লাগিলে বহুত লোকচান হৈ যায় সেইটো হয় বাৰু ব্ৰইলাৰটো অলপ প্ৰফিটটো কম কষ্ট বেছি কিন্তু গাহৰিটো তোৰ আগতে যেনেকৈ চলিছিলে তোৰতো দহ পোন্ধৰ লাখ টকা আৰামত ওলাই যায় সেইটো হয় সেইটো হয় তেতিয়াহ'লে তই ফাৰ্মৰ তই ফাৰ্মৰ কামবিলাক মোটামুটি বাদেই দিছ আৰু সেইটো হয় বাৰু কাৰণ নিজৰ প্ৰফিটৰ পৰাই দিবগলগীয়া হয় কেতিয়াবা লোকচান হ'লেতো নিজৰ জেপৰপৰাই যায় সেইটো হয় সিহঁতি সিহঁতিটো কাম কৰিছে পইচা এটা আশাতেই গতিকে টাইমতটো সিহঁতক দৰমহা পাতিটো দিবই লাগিব সেইটো হয় বাৰু মোৰ বাৰু মানুহ দুনুহ তেনেকৈ লগোৱা নাই আৰু দুই এটা মানুহ কেতিয়াবা বিশেষ শস্য ৰোৱাৰ সময়ত ট্ৰেক্টৰ লগতে অলপ মানুহ দুই এটা হাজিৰা লগাই দিওঁ নহ'লে প্ৰায়খিনি কাম মই অকলেই কৰি থাকোঁ খেতি

অঁ স্প্ৰে স্প্ৰে মেচিন মোৰ ওচৰত চাৰিটা আছে বাৰু তাৰে এটা বেয়া হ'ল নেকি তিনিটা ভাল অৱস্থাত আছে দুটাটো মোৰ প্ৰায় ব্যৱহাৰ হৈ থাকে এটা তই নিবহি পাৰিবি ছয় সাতটা আছিলে এতিয়া আগৰকেইটাটো সেয়া বেয়া হ'ল বাকী এইটো এগ্ৰিকালচাৰ পৰা ছাবচিডিত লোৱাাহে আছিলে সেইটোতো ভাল কোৱালিটিৰ নিদিয়েই চৰকাৰী চাপ্লাই তইতো জানই আৰু কি কম তাকে দুটা নে তিনিটা বেয়াই হ'ল এতিয়া চাৰিটানে কেইটা আছে তাৰে দুটাটো মোৰ ইউজ হৈয়ে থাকে বাকী এটামান পাবি চগে তই এই সেইটোৱে আৰু লোকক লোকক আৰু সেইটো এতিয়া লোকক বস্তুটো দিলেতো লোকৰ বস্তু লোকে ইমানটো গুৰুত্ব নিদিয়ে ন সেইটো কাৰণে জবৰ জং ব্যৱহাৰ কৰি আৰু থৈ দিয়ে বেয়া হৈ যায় মোৰো সেই তেনেকুৱাই হ'ল যাক তাক দিলোঁ ঠিক আছে তেতিয়াহ'লে তই এটা মেচিন পাবি বাৰু বাকীকেইটাটো দিব নোৱাৰিম এতিয়া ট'টেলটো তিনিটা মেচিনেই আছে দুটা ব্যৱহাৰ হৈ আছে আৰু দুটাটো বেয়া হৈ পৰি আছে কি ক'ত বেয়া হৈ আছে মই চহৰলৈ নিবও পৰা নাই তাত দেখাবলৈ তই যদি লৈ গৈ ঠিক কৰি লৱ তেতিয়াতো তিনিটাই পাই যাবি তই বাকী এটাটো ভাল অৱস্থাত আছেই সেইকেইটাও যদি তই ভাল কৰি লোৱাৰ দায়িত্ব নিজে লৱ তই কিমানমান বজাত আহিবি ৰাতিপুৱা অঁ ময়ো আৰু সোনকালে সেই ৰাতিপুৱাই তোৰ পাঁচটামান বজাত পথাৰলৈ ওলায়েই যাওঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব দে আহিবি